সময়ৰ লগে লগে ভাৰতৰ বাকী অংশৰ সৈতে অসমৰ সম্পৰ্ক লাহে লাহে সলনি হৈ গৈছে এই সলনি হোৱাৰ মূল কাৰণটোৱেই হ'ল যে আমাৰ যিখন আগতে বৰ অসম আছিল সেই বৰ অসমখন ক্রমান্বয়ে বিভিন্ন ৰাজ্যলৈ পৰিণত হ'ল প্ৰথমতে আমাৰ অসমৰ পৰা নাগালেণ্ড গুচি গ'ল অৰুণাচল গুচি গৈছে ঠিক তেনেধৰণে বিভিন্ন ৰাজ্যবিলাক যেতিয়া আমাৰ অসমৰ পৰা আঁতৰি গৈছে তেতিয়াহ'লে আমাৰ অসমৰ যিটো মানচিত্ৰ সেই মানচিত্ৰটো সলনি হৈ গৈছে গতিকে সলনি হোৱাৰ লগে লগে এই চুবুৰীয়া ৰাজ্যবিলাকৰ যিসকল জনসাধাৰণ এই জনসাধাৰণৰ আমাৰ অসমখনৰ প্ৰতি যিটো সৎভাৱ থাকিব লাগে সেই সৎভাৱটো লাহে লাহে কমি গৈছে প্ৰথমতেই যেতিয়া এঘৰ মানুহত চাৰিটা ফেমিলি থাকে ধৰি লৈছো এঘৰ মানুহত চাৰিটা ফেমিলি আছে সময়ৰ লগে লগে বা বিশেষ কাৰণত যেতিয়া সেই ফেমিলিটো আঁতৰি যাব লগা হয় ভাগ ভাগ হ'বলগীয়া লগা হয় প্ৰথমতে কথা আহে যে মাটি বাৰীৰ কথা গতিকে যেতিয়া আমাৰ অসমৰ পৰা বিভিন্ন ৰাজ্যবিলাক ক্ৰমান্বয়ে আঁতৰি গৈছে তেতিয়া তেওঁলোকে তেওঁলোকৰ সীমা এই সীমা নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট বাক বিদানদাৰ সৃষ্টি হৈছে যদিও আমি দেখিছো যে নগালেণ্ডখন পূৰ্বতে আমাৰ অসমৰ ভিতৰতে আছিলে কিন্তু কালক্ৰমত দেখা গ'ল যে তেওঁলোক যেতিয়া চেপাৰেট হৈ গুচি গ'ল তেওঁলোকে তেওঁলোকৰ যিখন নগালেণ্ড সেইখন প্ৰায়ে পৰ্বতীয়া এটা জিলা পৰ্বতীয়া এখন ৰাজ্য পাহাৰ পৰ্বতৰে ভৰপূৰ তেওঁলোকৰ সমভূমি খুব কম আছিলে সেয়ে তেওঁলোকে লাহে লাহে এতিয়া দেখিছোঁ আমাৰ পুৰণি অসমখনৰ ওপৰত ক্ৰমান্বয়ে ভূমিৰ ওপৰত আগ্ৰাসন কৰিবলৈ লৈছে গতিকে সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ মনবিলাকৰ বা ইখন ৰাজ্যৰ লগত সিখন ৰাজ্যৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত মিত্ৰতা থাকিলেও বা টকা পইচাৰ বা ব্যৱসায়ৰ ক্ষেত্ৰত লেনদেনত মিত্ৰতা থাকিলেও কিন্তু সীমাবিবাদ এইটো স্থায়ী হিচাপেই থাকি গৈছে আৰু এই সীমাবিবাদটো বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দল বা বিভিন্ন চৰকাৰে আমাৰ কাৰ্যকাল অতিক্ৰম কৰিছে যদিও এই সীমাবিবাদটো এটা স্থায়ী সমস্যা হিচাপেই আমাৰ বৰ্তমান অসমত থিয় দিছে আমি আশা কৰিব পাৰো যে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে নিশ্চয় এটা ভাল পদক্ষেপ লৈ আমাৰ অসমৰ যিসকল খন চুবুৰীয়া ৰাজ্য এই চুবুৰীয়া ৰাজ্যখনৰ সীমা নিৰ্ধাৰণ কৰি দিয়ক এতিয়া আমাৰ অসম আৰু বাংলাদেশৰ মাজত যিকিখন কাঁইটীয়া তাঁৰৰ ব্যৱস্থা কৰা হৈছে সেই কাঁইটীয়া তাঁৰৰ ওপৰেদি প্ৰতিদিনে বাংলাদেশৰ পৰা বহু শৰণাৰ্থী বা ভগনীয়া আমাৰ অসমত প্ৰৱেশ কৰিছে যিটো সময়ত মানুহ চন্দ্ৰলৈ গৈছে মানুহ উপগ্ৰহ গৈছে সেই সময়ত আমি পকী এখন দেৱাল বা এখন কাঁটা তাঁৰে মানুহক এখন ৰাজ্যৰ পৰা এখন ৰাজ্যলৈ প্ৰৱৰ্জন কৰাত আমি বাধা দিব নোৱাৰোঁ এইটো এটা প্ৰৱসনহে মাত্ৰ গতিকে চৰকাৰে কাঁটা তাঁৰ বা এখন সীমাত ৱাল দি যি এটা হঠকাৰী সিদ্ধান্ত লৈ হাত সাবতি বহি আছে সেই হঠকাৰী সিদ্ধান্তক আমি নিন্দা দিছোঁ আমি আশা কৰিছো ওচৰৰ চুবুৰীয়া ৰাজ্যবিলাকে কেন্দ্ৰীয় চৰকাৰৰ বা ভাৰত চৰকাৰৰ লগত আলোচনা কৰি এটা স্থিৰ সিদ্ধান্ত লওক যাতে অসমৰ সীমা এইটো নাগালেণ্ডৰ সীমা ইমানলৈকে বা ইমান একৰ ভূমি বাংলাদেশৰ গতিকে এনেকুৱা কিছুমান স্থিৰ সিদ্ধান্ত ল'লে নিশ্চয় অৰুণাচল প্ৰদেশেই হওক নাগালেণ্ডেই হওক এই মাটি বাৰীৰ ক্ষেত্ৰত বা সীমাবিবাদৰ ক্ষেত্ৰত যিটো সদায় অন্তৰ্কল যিটো হাই কাজিয়া যিখিনি যুদ্ধ এই যুদ্ধই যাতে কৰিবলগীয়া নহয় সেইকাৰণে সেইকাৰণে কেন্দ্ৰীয় চৰকাৰে এই সীমা বিবাদটো নিৰ্মূল কৰিব বুলি আশা ৰাখিলোঁ আৰু লগতে অসমখনক যাতে আৰু ভাগ ভাগ নকৰি বৰ্তমান থকা যিকেইখন জিলা আছে এই জিলা কেইখনকে পুৰণি বৰ অসমৰ দৰে পৰিচালিত হোৱাত সহায়ৰ হাত আগবঢ়ায়